আমাৰ অঞ্চলৰ মানুহে কথা বতৰা পাতোতে কিছুসংখ্যক কথাৰ মাজত জতুৱা ঠাঁচ ব্যৱহাৰ কৰে খুহুতীয়া কথা যেনে সেই কথাবিলাক শুনিলে মানুহৰ হাঁহি উঠে মানে যেনে খেতি কৰিবা মাছ খাল ছোৱালী আনিবা মাক ভাল লাও যিমানেই ডাঙৰ হওক পাতৰ তল আগফালে ডাং ডাং পাছফালে ধুবাং বাং গাত নাই ছাল বাকলি মদ খাই তিনি টেকেলী এনেকুৱাবিলাক যে এই বাঁহৰ খৰাহী পিতলৰ বাও হাঁ এই এনেকুৱাবিলাক কথা মানে মানুহে কথা পাতোঁতে কথা বতৰা পাতোতে কয় আৰু মানুহৰ হাঁহি উঠে তেনেদৰেই কথা বতৰা পতা হয়